মোক সৰুতে মা দেউতাইে কৈছিলে আৰু এতিয়ালৈ মই এনেই কেতিয়াবা ভাল পাওঁ গান শুনি আজৰি সময়ত মই গান শুনি ভাল পাওঁ ভূপেন হাজৰিকা গীত শুনি ভাল পাওঁ জুবিন গাৰ্গৰ কথা শুনি ভাল পাওঁ দীপালী বৰঠাকুৰৰ গান শুনি ভাল পাওঁ

শুনি ভাল পাওঁ মই তেওঁলোকৰ গীতসমূহ গাবলে চেষ্টা কৰিলেও বে সুৰ হৈ যায় সেইদৰে গীত নাগাওঁ গীত গাই ভাল পাওঁ পালেও মই ন গাওঁ মই শুনি ভাল পাওঁ শুনি শুনিয়ে থাকি ভাল পাওঁ খুব ভাল লাগে শুনি গান আজৰি সময়ত মই গানকে শুনো ভাল লাগে খুব ভাল লাগে খুব ভাল লাগে